হয় হয় হয় মই যাব পাৰিম কেতিয়া আছে আপোনাক অকল ফটোৱে লাগিবনে ভিডিঅ'ও লাগিব আপোনাক গোটেই দিন দিনটোৰ কাৰণে লাগিব আপোনাক গোটেই দিনটোৰ কাৰণে লাগিব ও ঠিক আছে বাৰু যাব পাৰিম প্ৰাইচটো জানি ল'ব তেতিয়া কথাটো ভাল হ'ব

ঠিক আছে বাৰু আপুনি মোক এবাৰ মনত পেলাই দিব এবাৰ আপোনাৰ ডেটটোৰ আগত